হয় যিহেতু মই ঠাকুৰকুচি খামৰেঙা নামৰ বিলখনৰ ওচৰতে বসবাস কৰো সেই বিলখনৰ কথাই ক'ব লাগিব কাৰণ অতীতৰে পৰা মই সৰুৰে পৰা বহুত তেনেকুৱা সাধুকথা শুনি আহিছো এই বিলখনৰ কথা পৌৰাণিক কথামতে এই বিলখনত গধূলি হোৱাৰ লগে লগে বিলত ভূত প্ৰেত এনেকুৱা ওলায় বুলি সকলো ভয় কৰে যিহেতু গধূলি টাইমত সেই বিলখনত কোনও এনুৱা মাছ মাৰিব নাযায়